মোৰ হবী মই কৰা কামটো ভাল পাওঁ ফটোগ্ৰাফাৰ যিটো এটা মোৰ হবী হিচাপে লৈছোঁ এই ফটোগ্ৰাফীত বিভিন্ন ধৰণৰ ফটো মই তুলিছোঁ বিশেষকে মই প্ৰকৃতিৰ মাজত যিবোৰ বস্তু সেইবোৰ ফটো তুলি কেনে ভালপাওঁ এটা প্ৰকৃতিৰ মাজত হেৰাই যাওঁ যিখিনি ফটো তোমাৰ প্ৰকৃতিৰ মাজত গছ গছনি চৰাই চিৰিকতি সেইটো চৰাই চিৰিকতি ঘৰ দুৱাৰ জীৱ জন্তু এইবোৰৰ মাজত মই নিজকে হেৰাই পেলাওঁ মই বিভিন্ন ধৰণৰ ফটো নিজে লৈছোঁ দা চা সূৰ্য সূৰ্য উদয় সূৰ্যাস্ত এইবোৰে এটা মনত এটা আকৰ্ষণ এটা তোলে যিটোৱে মই নিজে অনুভৱ কৰিব পাৰোঁ ফটো এটা উঠাই কেনে সেইটো পিছত এটা নিজৰ মাজতে এটা বৰ্ণনা কৰি ল'ব পাৰোঁ নিজৰ এটা ধাৰণা ল'ব পাৰো যে এই বস্তুখিনিয়ে এনেকুৱা কৰিছে এইটো বস্তুটোৱে এনেকুৱা কৰিছে তেওঁলোকৰ মনৰ ভাৱবোৰ যিটো ফটো মই নিজে লওঁ ধৰক সেইটো যিয়েই নহওক মই বিশেষকে মই চৰাই চিৰিকটি গছ গছনি ঘৰ দুৱাৰ জীৱ জন্তু এইবোৰৰ ফটো উঠাই ভাল পাওঁ সেই হিচাবত চৰাই চিৰিকটি এটা ফটো উঠোৱাৰ পিছত বা সূৰ্য উদয় বা সূৰ্যাচ সূৰ্যাস্ত এইবোৰ উঠাই কেনে এটা বস্তু এটা নিজৰ মাজত এটা এটা অনুভৱ এটা ল'ব পাৰোঁ সেয়ে এনেকুৱা এনেকুৱা বস্তু এটা আছে যিটো মনৰ মাজত এটা ঠাই লয় এইক্ষেত্ৰত নিজকে এটা মই গৌৰৱ অনুভৱ কৰোঁ গৌৰৱ সেই বস্তুটো এটা মোৰ প্ৰ'ফেচনেলী নহয় মোৰ ফ'টোগ্ৰাফী যদিও মই এটা সেইটো মোৰ ভালপোৱা এটা মনোগ্ৰাহী যিটো মই নিজে সেই কামটো কৰি ভালপাওঁ এইক্ষেত্ৰত বিভিন্ন ধৰণৰ চাপ পৰ মাজতো মই সেইখিনি কাম কৰি ভাল পাওঁ সেইখিনি কাম কৰিলে মই নিজকে হেৰাই পেলাওঁ যে এটা বেলেগ ধৰণৰ এটা চিন্তাত এটা মগ্ন হৈ যাওঁ যে এইখিনি বস্তুত মই কি কৰিব লাগিব ফটো এটা উঠাব লাগিব এইখিনি বস্তু এটা ফটো তুলিব লাগিব সেই বস্তুটো এটা ধাৰণা এটা লৈ লওঁ যে কোনটো বস্তু উঠালে ভাল লাগিব এটা কোনটো বস্তু উঠালে কি লাগিব এই বস্তুটোৱে কি হৈ আছে বা ইয়াতে কি হৈছে এটা এটা বৰ্ণনা এটা নিজৰ মাজত ল'ব পাৰোঁ সেইটো এটা মনোগ্ৰাহী বুলি ক'ব পাৰোঁ এই বস্তুটো ফটোত বিভিন্ন ধৰণৰ বস্তু এটা নৰ্মেল সাধাৰণ এটা ফটোত বিভিন্ন ধৰণৰ বস্তু এটা থাকে যিটো সকলোৱে অনুভৱ কৰিব নোৱাৰে মই ফটোগ্ৰাফী হিচাবে সেই বস্তুটো নিজৰ মাজত এটা অনুভৱ এটা ল'ব পাৰোঁ সেইটোৱেই